আমাৰ অসমৰ প্ৰায়ভাগ মানুহ অৰ্থাৎ প্ৰায় গাঁৱলীয়া মানুহবোৰ মাছ ধৰি ভাল পায় বা তেওঁলোকৰ মাছ ধৰাটো বা আমাৰ মাছ ধৰাটো একোটা নিচাত পৰিণত হৈ পৰিছে মাছ ধৰি আমি সকলোৱে ভালপাওঁ এতিয়া মাছ ধৰাৰ কিছুমান প্ৰত্যাহ্বান আমি ক'বলৈ গ'লে এনেধৰণৰ প্ৰত্যাহ্বানসমূহ হৈছে যে কিছুমান অঞ্চল থাকে যিবোৰত ধৰ বানপানী হয় বা আনহাতে কিছুমান অঞ্চল থাকে যিবোৰত খৰাং হয় সেই খৰাং অঞ্চলবোৰত মানুহৰ যিটো জীৱিকাৰ পথ সেইটো আমাৰ মীন মীন পালনৰ লগত জড়িত হৈ নপৰে মানে খৰাং অঞ্চলত আমি মাছ পোৱাতো কঠিন হৈ পৰে বা বানপানী অঞ্চলত মাছ পাওঁ যদিও বেলেগভাৱে আকৌ ক্ষয় ক্ষতি হৈ পৰে

তেনেধৰণৰ প্ৰত্যাহ্বান কিছুমান এনেকুৱা ধৰণৰ যে আমি এতিয়া গাঁৱত থাকিয়েই বেছিকৈ মাছ ধৰিব পাৰোঁ বা চৰ অঞ্চলত আমি মাছ ধৰিব নোৱাৰোঁ তাতে অকল আমি জাল ব্যৱহাৰ কৰিব লগা হয় কিন্তু গাঁৱলীয়া মানুহে চেপা বা লাঙি জাল জাকৈ আদি ব্যৱহাৰ কৰে কিন্তু গাঁৱলীয়া মানুহবোৰে মাছ ধৰাৰ ক্ষেত্ৰত যেন বিফলতা অনুভৱ কৰে আৰু তেওঁলোকে সিমান আগবাঢ়িও নাহে আৰু এনেকুৱাই আমাৰ প্ৰত্যাহ্বানবিলাক মাছ ধৰাৰ ক্ষেত্ৰত ধৰ বানপানীৰ সময়ত মাছ ওলালেও তাত উটি ভাঁহি অহা জাবৰ জোঁথৰৰ প্ৰত্যাহ্বানৰ ফলত আমি মাছ ধৰিবলৈ এই মাছ ধৰিবলৈ নিবিচাৰোঁ আমি তেনেধৰণৰ প্ৰত্যাহ্বানে আমাক দেখা দিয়ে ইয়াৰ লগতো আজিকালি কিছুমান সাৰ প্ৰয়োগৰ ফলত মাছসমূহতো বেমাৰ হোৱা দেখিবলৈ পোৱা যায় তেনে মাছ ধৰাৰ ধৰাৰ ফলত আমি সেইবোৰ খাব লগা হয় কিন্তু খাওঁতে আমাৰ বিভিন্ন দেহৰ বা শৰীৰৰ কিছুমান বেমাৰ হোৱা দেখা যায় সেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আমাৰ মাছ ধৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় দ্বিতীয় প্ৰশ্নটো হ'ল আপুনি কেতিয়াবা ঘূৰ্ণি বতাহৰ বেয়া বতৰৰ মুখামুখি হৈছে নেকি হয় নিশ্চয় হৈছোঁ এনেকুৱা আমি বতাহ পায়েই থাকোঁ আমাৰ দেশখন হৈছে ভাৰতবৰ্ষ আৰু মোৰ ৰাজ্যখন হৈছে অসম অসমৰ নিচেই কাষতে আছে হিমালয় পৰ্বতকে আদি কৰি কেইবাখনো পৰ্বত তথা পাহাৰ তেনেধৰণৰ ক্ষেত্ৰত আমি ঘূৰ্ণিবতাহ বা বেয়া বতৰৰ মুখামুখি হৈয়ে থাকোঁ বতৰৰ ক্ষেত্ৰত বতৰৰ ক্ষেত্ৰতো কিছুমান প্ৰত্যাহ্বান দেখিবলৈ পোৱা যায় আমি যিদৰে মুখামুখি হওঁ সেই বতৰবোৰ যেনে কেতিয়াবা বতাহ বৰষুণ ধুমুহা আদি দেখিবলৈ পোৱা যাওঁ পোৱা যায় আমাৰ সেই সময়ত আমাৰ বহুতৰে ঘৰ বাৰী ভাঙে আৰু মই মুখা মুখি হৈছোঁ এনেকুৱা এটা পৰিস্থিতিতে সৰুৰ পৰা আমি দেখি আহিছোঁ ঘূৰ্ণিবতাহ বা বেয়া বতৰ যিহেতু আমি গাঁৱলীয়া মানুহ আমাৰ ইয়াত বতাহ বৰষুণ দিলে তামোল গছৰ তামোল গছ ছচ বা গছ গছনি বিভিন্ন ধৰণৰ গছ গছনি বাগৰি পৰে বা উভালি পৰা দেখা যায় আৰু ইয়াত কোৱা হৈছে বেয়া বতৰ বেয়া বতৰ অকল যে ধুমুহা বা বৰষুণে সেইটো নহয় বেয়া বতৰৰ ফলত আমাৰ ইয়াত পানীৰ পৰিমাণ বাঢ়ি যায় কেতিয়াবা বতাহ বতাহজাকে আমাৰ ঘৰ বাৰী বিনষ্ট কৰি পেলায় মই মোকাবিলা এনেদৰে কৰিছোঁ যে এবাৰ প্ৰায় দুই হেজাৰ বাৰ চন মানত আমাৰ ইয়াত বতাহ বৰষুণ দিছিল বা বেয়া বতৰৰ সন্মুখীন হৈছিলোঁ সেই সময়ত আমাৰ ঘৰৰ টিঙত এডাল গাছ বাগৰি পৰিছিল তামোল গছ তামোল গছডাল বাগৰি পৰোঁতে আমাৰ ভয় লাগিছিল বিৰাট ভয় লাগিছিল তামোল গছডাল ফালিয়ে পৰিছিল মানে দুইফালে ছিটিকি পৰিছিল তামোল গাছ এডালে তামোল গছ দুয়োফালে ফালি পৰিছিল তেনেকুৱা হেৰি বেয়া বতৰৰ মই সন্মুখীন হৈছোঁ সৰুৰ পৰা সন্মুখীন হৈ আহিছোঁ একচ্যুৱেলি আৰু কঠিন পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰা হয় আমি কঠিন পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিয়েই আহিছোঁ যিহেতু আমি গাঁৱলীয়া আমি অসমীয়া মানুহ কঠিন পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰি আহিছোঁ যে যেতিয়া আমি কিবা এটা কাম কৰিবলৈ যাওঁ সেই সময়ত আমি সেই কামটো সম্পূৰ্ণ কৰিবলৈ আমি যথোপযুক্তভাৱে আমি কষ্ট কৰোঁ সেনেকুৱা কাম আমি সৰুৰ পৰা কৰি অহাৰ দৰেই হৈছে কঠিন পৰিস্থিতিত নিজকে সুস্থিৰ কৰি ৰাখো আমি কঠিন পৰিস্থিতিৰ সময়ত আমি খং উঠিবলৈ নিদিওঁ বা আমাৰ যিটো পজিটিভ আমাৰ যিটো ধনাত্মক যিটো আমাৰ শক্তি সেইটো আমি বেছি বাঢ়িবলৈ নিদিওঁ আমি এনেদৰে আমি কঠিন পৰিস্থিতিবোৰৰ সৈতে মোকাবিলা কৰোঁ আমি মেইনলি আমাৰ খংটোক আমি বচাই ৰাখোঁ নিজকে সুস্থিৰ কৰি ৰাখোঁ এনেদৰেই আমি কঠিন পৰিস্থিতিৰ মোকাবিলা কৰোঁ কেতিয়াবা কেতিয়াবা কেতিয়াবা আমি আনৰ আগত সৰু হ'ব লগা হয় কঠিন পৰিস্থিতিৰ সময়ত হয় আমি সৰু হৈও কৰোঁ সেইদৰে আমি মোকাবিলা কৰোঁ কঠিন পৰিস্থিতিৰ সৈতে